অঁ মই হেৰি এই প্ৰমোদ দাসে কৈছিলোঁ এই বাইদেউ গাটো গাটোতো বৰ বিষ হৈছে প্ৰমোদ দাসে কৈছোঁ বৰপেটাৰ পৰা গাটোততো আৰু বিষ আৰম্ভ হৈছে এই হ'ল কেইদিনমান মানে এই আকৌ বিষ আৰম্ভ হৈছে মাজতে ভাল পাইছিলোঁ আকৌ এতিয়া বিষ আৰম্ভ হৈছে এতিয়া কি কৰিম বাইদেউ আপনাৰ ওচৰত আহিম নেকি নাই নাই নাই নাই নাই খাই আছোঁ মোটামুটি অলপ খাই আছোঁ অঁ কণ্টিনিউ কৰিব লাগিব নেকি আকৌ আৰু এনেই মই মই অহা সোমবাৰ মানে যাব পাৰিম কিন্তু তাৰ আগতে হেৰিবিলাক কৰি থাকিম নে এক্সাৰছাইজবিলাক আৰু কৰিব লাগিব নেকি

অঁ অঁ

আৰু হেৰি কি কয় মানে খোৱা লোৱা কিবা ৰেষ্ট্ৰিকশ্যন আছে নেকি অঁ কচু খোৱা নহয় তথাপিও হেৰিত এই তাৰমানে মই আহিম সোমবাৰ মানে

ঠিক আছে থেংক ইউ বাইদেউ থেংক ইউ বাইদেউ থেংক ইউ